অঁ হেল্ল' অঁ কওক অঁ সেইটো আপোনাৰ চাবগৈ লাগিব আমাৰ ইলেক্ট্ৰিচিটি মা ল'ৰা পঠিয়াম ৰ'ব আপোনাৰ আপোনাৰ মানে আপোনাৰ মিটাৰটো বেয়া হ'ব পাৰে হয়টো যদি ৰেডিং আহিছে তেতিয়াতো আপুনি দিবই লাগিব সেইটো বিল

এইটো আপোনালোকে আপোনালোকে কিমান ব্যৱহাৰ কৰিছে এইটো ৰিডিঙৰ ওপৰত ক'ব এইটো এতিয়া মানে আপোনাৰ ৰিডিংটো যদি আহিছে তেতিয়াতো আপোনালোকে বিলটো দিবই লাগিব মই আপোনালোকৰ মই আপোনাক আপোনাৰ চা ঘৰটো কোন জেগাত অঁ ঠিক আছে মই আপোনাৰ আপোনাৰ ফোন নাম্বাৰটো দি পিনি মই আমাৰ ইয়াৰ ল'ৰা এটা পঠিয়াই দিম চাবগৈ যদি মিটাৰটো অঁ এইটো আপোনাৰ তাত চালেহে হ'ব মানে মই ল'ৰা এটা পঠিয়াই দিম চালে গম এতিয়া যদি মিটাৰ বেয়া হৈছে তেতিয়া আপুনি মিটাৰটো চেঞ্জ কৰিব লাগিব অঁ সেইটো আপুনি ভৰিব লাগিব এইটো আপোনাৰ এইটো মিটাৰ বেয়া হ'লে এতিয়া আপোনাৰ ভৰিবই লাগিব আপোনাৰ বস্তুটো এতিয়া বেয়া হ'লে আপুনিটো দিবই লাগিব নহ্ ঠিক আছে ঠিক আছে